অঁ কওকচোন অঁ আপোনাৰ নামটো জনাবচোন চিন্ময় দাস আপুনি কি অৰ্ডাৰ দিছিলে অঁ কিমান ছাইজৰ দিছিলে আপুনি

টুৱেন্টি এইট ছাইজৰ দিছিলে আপুনি কিমান ছাইজৰ হৈছে আপুনি কিমান ছাইজৰটো ৰিচিভ কৰিছে

আৰু সৰু আহিছে মানে অঁ তো ঠিক আছে মই আপোনাৰ আপুনি কেইটা বজাত লৈছিলে কালি অঁ ভাটিবেলামানত লৈছিলে চাৰিটা বজাত ঠিক আছে মই আপোনাৰ সেই উইচলিষ্টটো চেক কৰি আছোঁ চাওঁ কিমান অঁ সিমান অৰ্ডাৰ আছে আপোনাৰ টুৱেন্টি ছিক্স ছাইজৰ গৈছে ঠিক আছে মই সেইটো ঠিক কৰি দিম বাৰু ডেলিভাৰি আকৌ হৈ যাব আপুনি ৰিটাৰ্ণ কৰিব পাৰিব কেতিয়া কৰিব

কালিতো নোৱাৰিম পৰহিমানত হৈ যাব কিন্তু পৰহিমানত আহিলে মই আপোনাক কল কৰি দিম জনাই দিম নহ'লে ই মেইল যাব আপুনি চাই ল'ব